আমাৰ গাওঁ অঞ্চলত সকলোবোৰ খেলেই খেলা যায় সকলোবোৰ খেল মানে সকলোবোৰেই আপোনাৰ আমাৰ গাওঁ অঞ্চলত ক্রিকেট খেলা হয় ফুটবল খেলা হয় কাবাডী খেলা হয় কেৰম খেলা হয় ফিৰিংগুটি খেলা হয় সৰু সৰু ল'ৰা ছোৱালীখিনিৰ মাজত সকলোধৰণৰ খেলেই আমাৰ গাওঁ অঞ্চলত জনপ্ৰিয় ঠাণ্ডা দিনত বেডমিণ্টন খেলা হয় আমাৰ গাওঁ অঞ্চলৰ খেলবিলাক মানে এতিয়া ক্রিকেট খেলকেই ধৰি লওঁক গাওঁ অঞ্চলত এনেকুৱাকে পতা যায় আমাৰ যে প্ৰাইজমণি ক্রিকেট খেল এটা নিৰ্দিষ্ট পৰিমাণৰ প্ৰাইজ আমি ফাৰ্ষ্ট প্ৰাইজ ৰাণাৰ হিচাপে এটা ছেকেণ্ড প্ৰাইজ ৰাখি দিয়া যায় বহুত অঞ্চলৰ পৰা টিম আহে ক্ৰিকেটপ্ৰেমীসকলে বহুত অঞ্চলৰ পৰা আহে বহুত টিম হৈ যায় তেওঁলোকৰ মাজত কম্পিটিচন কৰা যায় তেনেকে কম্পিটিচন কৰি যোনে ফাৰ্ষ্ট প্ৰাইজ পায় বা তেওঁলোকৰ পৰা ৰাণাৰআপ বাচনি কৰা হয় প্ৰত্যেক বছৰে আমাৰ গাওঁত বিশেষকৈ এখনি ক্ৰিকেট প্ৰতিযোগিতামূলক খেল পতা যায় তাৰ বাদেও আমাৰ গাঁৱত ধৰক ফুটবল খেলা যায় ফুটবল মানে এইটো নহয় যে আমাৰ গাওঁ অঞ্চলত খেলবিলাক এনেকা দুটা গ'লপষ্ট দুফালে থাকিলে আৰু ধৰক অকল এঘাৰজন প্লেয়াৰে খেলিছে এঘাৰ এঘাৰ দুটা দুটা ছাইডে ব'থ ছাইডে বা মানে বাইশজন প্লেয়াৰে খেলিছে সেইটো নহয় এটা ছাইডত আপোনাৰ পঁচিছজনো হ'ব পাৰে আৰু এটা ছাইডে আপোনাৰ দহজনো হ'ব পাৰে সেনেকুৱা যোন যোন যাৰ ফালে মন গৈছে সেইফালে সোমাইছে আৰু খেলিছে মানে আমাৰ ইয়াত কম গাওঁ অঞ্চলত সকলোৱে মানে যিখিনি মানুহে খেলা ধূলা কৰে ইয়াত ডাঙৰ কোনো নাই সৰু ল'ৰা ছোৱালীৰ পৰা বুঢ়া এটালৈকে গৰু চৰাবলৈ যোৱা মানুহ এজনে গৰু আনিব আনিব যাব তাৰ আগ মুহূৰ্তত দুপাক দৌৰি ফুটবল খেলি পেলাই সন্ধিয়া সময়ত গৰু আনিব যায় আমি তেনেকুৱা পৰিস্থিতি দেখিছোঁ মানে তাৰ বাহিৰেও ঠাণ্ডা দিন আহি গ'লে বেডমিণ্টন খেল খেলা যায় বেডমিণ্টন খেলতো তেনেকুৱাই ধৰক আপুনি অৰ ত'ৰ মানুহ আহি খেলে গাওঁ অঞ্চলত খেল প্ৰধান যিকোনো খেলেই খেলা যায় ধৰক এতিয়া গৰম দিনত গছৰ তলত বহি কেৰম খেলা লুডু খেলা দুই চাৰিজন বয়সষ্ঠ মানুহে তাছো খেলে গছৰ তলত বহি তেওঁলোকৰ মনোৰঞ্জনৰ সকলো আমাৰ এতিয়া লাইব্রেৰী আছে ধৰক গাওঁ অঞ্চলত লাইব্ৰেৰী থাকে লাইব্ৰেৰীত ধৰক তাত কেৰম খেল হয় আৰু গাওঁ অঞ্চলবিলাকত বিশেষভাৱে দেখিবলৈ পোৱা যায় কি প্ৰত্যেক বছৰে এতিয়া আমাৰ গাওঁতে প্ৰত্যেক বছৰে এখনি বিহুত বহাগ বিহুত খেল ধেমালি অনুষ্ঠিত কৰা যায় আমাৰ গাওঁ অঞ্চলত খেল ধেমালিত গাওঁৰ গাওঁৰ সকলো ডেকা গাভৰু বোৱাৰী আইতা বৰতা খুৰা সকলো গাওঁৰ সকলো মানুহে আহি পেলাই খেল ধেমালি খেলেহি তাত আপুনি চব ধৰণৰ খেল ধৰক খাল ভাংৰ পৰা আৰম্ভ কৰি দৌৰা লং জাপ ৰচি টনা ৰচি টনা বুলি ক'বলৈ যাওঁতে মনত পৰিছে আমাৰ গাওঁৰ বহুত এটা ইন্টাৰেষ্টিং ৰচী টনা খেল এফালে থাকিব বোৱাৰী আৰু এফালে থাকিব ছোৱালী তাত জমনি হয় এইটো কাৰণত ছোৱালী বিলাকতো জানেই আজিকালি দিনৰ ছোৱালী শ্লিম ফিট বোৱাৰীসকল হট্টা কট্টা বোৱাৰী ক'ত এজনী বোৱাৰীয়ে চাৰিজনী ছোৱালীক টানি পেলাই লৈ যাব পাৰিব সেইটো মানে ছিটিং খেল আৰু বোৱাৰী সকলে এফালে টানিব আৰু এইফালে ছোৱালী সকলে টনাৰ লগে লগে আমাৰ গাওঁৰ ল'ৰাখিনিয়ে যিখিনি জাৰ্জ কৰি থাকে টানি দিয়ে আৰু মানে সেইখনেই মানে এখন চুপটা চুপতি মানে জমনি চুপটা চুপতি মানে গাওঁ এখনত সেইকেইদিনত খেল ধেমালি বুলি ক'লে যিটো উলহ মালহৰ সৃষ্টি হয় নহয় দেখিয়ে মনটো ভাল লাগি যায় আৰু তাৰপাছতে হয় কাবাডী প্ৰতিযোগিতা একেধৰণে ছোৱালী আৰু বোৱাৰীৰ মাজত যি হুলস্থুল আমাৰ দেখিয়ে ভাল লাগে আমাৰ তেনেকেই আপোনাৰ আকৌ মাৰথান দৌৰ হয় আমাৰ গাওঁত বহুত বহুত ভাল ভাল ল'ৰা আহে দূৰৰ দূৰৰ পৰা মাৰথান দৌৰ খেলিবলৈ প্ৰাইজমনি দিয়া হয় মাৰথান দৌৰ খেলায় বহুত দূৰৰ ভাল ভাল ল'ৰা আহে যাৰ ফলত তেওঁলোকে ডিষ্ট্রিক্ট ৱাইজ মাৰথানত দৌৰিবলৈ সুবিধাও হৈছে আৰু ক্ৰিকেট খেলা হয় আমিও ক্ৰিকেট খেলোঁ ময়ো ক্ৰিকেট খেলোঁ গাওঁ অঞ্চলত এতিয়া ধৰক ছাঞ্চ পালেই লগৰখিনি মিলি আমি কামৰ পৰা সুবিধা পালেই যেতিয়াই মন যায় ব'ল ক'ৰবাত ক্ৰিকেট খেলোঁ কাষৰ গাওঁতে গ'লো মানে এঘাৰজন বুলি নহয় আৰু সাতজন আঠজন দহজন যিজনেই হ'ল গ'লো কাষৰ গাওঁতো ফোন কৰা হয় খেলিবলৈ সেয়াই আৰু বিট বুলি কয় মানে এখন গাওঁৱে সিখন গাওঁৱে যেই টকাই পাওঁ এশ টকা দুশ টকা পাঁচশ টকা যেইটকা যিটো টিমে ধৰক জিকে সেইটো টিমে জিকি পাই গ'ল ৰাতি খানা হৈ যায় আৰু আমাৰ গাওঁত এটা বিশেষ খেল হ'ল ডেকা আৰু বুঢ়াৰ মাজত ক্ৰিকেট খেল প্ৰতিযোগীতা প্ৰত্যেক বছৰৰ মাঘৰ বিহুৰ উৰুকাৰ দিনাখন গাওঁৰ ডেকা আৰু বুঢ়াৰ মাজত এখন ক্ৰিকেট খেল অনুস্থিত কৰা হয় ক্ৰিকেট খেলখন মানে নামতহে ক্ৰিকেট খেল সেইখন মানে গাওঁৰ ডেকা আৰু বুঢ়া ল'ৰাখিনিৰ মানে এটা মিলা প্ৰীতি সেইখন ক্ৰিকেট খেলত আপুনি চাৰিওফালে এম্পেয়াৰ কৰি একো লাভ নাই এম্পেয়াৰো হ'ব বুঢ়া পাৰ্টিয়ে ৰানো জিকিব বুঢ়া পাৰ্টিয়ে ধৰক দীঘলকে যদি কোনোবাই ডাঙৰকে দীঘল ছিক্স এটা মাৰি দিয়ে সেইটো ছয় ৰান নাপায় সেইটো বাৰ ৰান বুলি কৈ থৈ দিব মানে এইখন অন্যায়টো হয়ে বাৰু জমনি এটা আৰু মানে এনেকুৱা হয় ডেকা বুঢ়াৰ মাজত সদায়ে বুঢ়াইয়েই প্ৰত্যেক বছৰে বুঢ়াই জিকে এতিয়া ডেকাই মানে জিকিব নোৱাৰে তাত কাৰণ ধৰক এতিয়া তেওঁলোকে যদি এক্সোৱেলি কৰে এশ ৰান তেওঁলোকৰ হ'বগৈ আঢ়ৈশ ৰাণ আৰু আমাৰখিনিয়ে যদি এক্সোৱেলি সেই আঢ়ৈশ ৰানটো কেতিয়াও কৰিব নোৱাৰে নহয় তেনেকুৱা ধৰণৰ মানে ছিটিং হয় কিন্তু ভাল লাগে গাওঁ অঞ্চলত খেল সকলো মানে সকলোধৰণৰ খেল হয় এতিয়া কোনো ডেকা বুঢ়া নাই আৰু যি খেলেই নহওঁক সকলো মানুহ আহিব যোগদান কৰিব এটা ভাল সমন্বয় সৃষ্টি হয় গাওঁ অঞ্চলত